হেল্ল' হেল্ল' অঁ হয় কি কৰিছা আজি এফালে যাওঁ ব'লা এ মৰিগাঁওত এখন আশ্ৰম আছে নৰসিংহ আশ্ৰম বুলি শুনিছানে নামটো তাতে যাওঁগে অঁ তালৈকে যাওঁ বুলি ভাবিছোঁ মই মই তোমাক ফোন কৰিছোঁ আৰু ভাগ্যশ্ৰীকো লৈ ল'ব পাৰা প্ৰীতিকো ফোন এটা কৰি চাব পাৰি অঁ সিহঁতেও যদি যায় অঁ কি পিন্ধিবা চাদৰ মেখেলা নে কুৰ্টি অঁ পাৰি কুৰ্টি পিন্ধি যাবও পাৰি চাদৰ মেখেলাও ভালে লাগে ঠিক আছে কুৰ্টিকে পিন্ধি যাম ইহঁতক সুধি লওঁ দুইজনীকে

অঁ মজা হ'ব ডি এছ এল আৰত ফটো মৰাৰতো মজাই বেলেগ তাকে তাকে ভাল লাগিব ঘৰত সোমাই সোমাই আমনি লগা হৈছে আৰু এ আমাৰ গাড়ীখনকে লৈ যাম অঁ ধুনীয়াকৈ গুচি যাব পাৰোঁ

অঁ বাহিৰতে খাই মেলি ধুনীয়াকৈ গধূলি গুচি আহিম অঁ আৰু গধূলি সময়খিনিত আশ্ৰমত গৈ ভাল লাগে বুজিছা বৰ ধুনীয়া পৰিৱেশ আশ্ৰমখন পাই যাম পাই যাম দুঘণ্টা আঢ়ৈ ঘণ্টা ভিতৰত ধুনীয়াকৈ পাই মেলি আমি তাত ধৰি লোৱা দুঘণ্টামানো যদি থাকোঁ তাৰপিছত ধুনীয়াকৈ উভতি আহিব পাৰিম অঁ অঁ তাকে আজি ওলাওঁ দিয়া অঁ অঁ ঠিক আছে তুমি জনাই দিবা